আমি মাজে সময়ে বাতৰি কাকতত এলআইচি সম্পৰ্কে জানিব পাৰোঁ বা অন্যান্য বেংক লোনৰ বিষয়ে জানিব পাৰোঁ আৰু এই বাতৰি কাকতে এডভাৰটাইজবোৰ প্ৰকাশ কৰাৰ পাছত এইবোৰ আমি সহজে পোৱাত সহায় কৰে গতিকে বাতৰি কাকতৰ এই ক্ষেত্ৰত বাতৰি কাকতৰ যথেষ্ট অৱদান আছে